অ' অ' হেল্ল' ক' অ বিহু কেন্দ্ৰীয় বিহুতো খবৰ পাইছোঁ বাৰু অঁ খবৰটো পালোঁ তাকে এতিয়া যোৱাটো কি ভাবিছ' অঁ যোৱাটো তাকে হেৰি কৰোঁ আকৌ মই তাকে ভাবিছোঁ তহঁতৰ ঘৰৰ ওচৰৰে হেৰি এই বাবা অঁ বাবাকে ক'বিচোন হেৰি গাড়ীখন মানে যে তাৰ গাড়ীখন নিলে ভাল হ'ব মানে কি ভাবিছ নাই এই মটৰ চাইকেল লৈ যাবলৈ মানে অসুবিধা হয় তাত চুৰ তাৰি হ'ব আৰু থোৱা থোৱা ৰিক্সো আৰু দ্বিতীয়তে ধৰ থবলৈয়ো তেনেকুৱা জেগা নাই বহুত দূৰত থৈ আহোঁ খোজকাঢ়ি যাব লাগিব অঁ তাতকৈ মানে ভাবিছোঁ তাৰ গাড়ীখনতে কথাটো পাতিব লাগে

অঁ আজি সুধিবিচোন যেনেকৈ হওক সময়টো উলিয়াই তাক খালী হেই এই ভাড়াটো খালী কেই টকা হয় এইটো এতিয়া তাক সুধিব লাগে ভালকৈ অ নহয় এতিয়া মানুহ তোৰ লগৰ ধৰ সেই তিনিটা চাৰিটা আছে মোৰ লগৰ সেই চাৰিটামান আছে আমি দহটা মান হ'মগৈ অঁ নাই কৈছে মোকো তাকে আমাৰ এফালৰ এহেঁতকেইটাও কৈছে গতিকে দহজনমান হ'বগৈ দহজন হ'লে অ নহয় নহয় তাক আমি দহজন বুলি নকওঁ তাক ক'ম গাড়ীখনৰ ভাড়া তই কিমান ল'বি কৱ আমি ধৰ সন্ধিয়া আমি ভাত পানী খাই যাম ঘৰৰ পৰা আঠটা নটা বজাত অঁ দেৰি হ'ব তেন্তে হেৰি কৰিম ভাতটো আমি তাতে হোটেলতে একেলগে খাই গোটেইকেইটাই অঁ অঁ ৰাতি তেতিয়া গুছি আহিব পৰা হ'ব আৰু বৰ বিশেষ দেৰি নকৰোঁ ডেৰটা দুটামান বজাত গুছি আহি ঘৰ আহি পোৱাকৈ অঁ কাৰণ টোপনি ক্ষতি কৰিবলৈয়ো বেয়া লাগে গতিকে তই বাবাৰ লগত আজি কথাটো পাতি অঁ কিমান টকা কি ল'ব খাটাঙকৈ পাতি আমাক খালি সাতটা চাৰে সাতটামানত কিন্তু আমাক ইয়াৰ পৰা লৈ যাব লাগিব আকৌ দেই তাক সময়টো সুধি মেলি অঁ অঁ অঁ অঁ ঠিক আছে